হেল্ল' এইয়া আছোঁ আপুনি

হয় হয় হয় হয় নিশ্চয় কৰিম আকৌ আহিব আপুনি কেই তাৰিখে আহিব হয় হয় হয় হয় আহিব আকৌ গাড়ীৰ সুবিধাটোহে নোৱাৰিম বাকী থকা মেলাবিলাক বাৰু মই এইবিলাক চব হেৰি যা যোগাৰ কৰি দিম গাড়ীৰ সুবিধাটো বৰ বিশেষ ইয়াত গাড়ীৰ সুবিধা অঁ মই বাকী থকা মেলা খোৱা বোৱা এইবিলাক হেৰি কৰিম আৰু গাৰ্ডেন টি গাৰ্ডেনত যেতিয়া হেৰিত যাব নিজেও গৈ পিনি অকণমান মই সহায় কৰিম বাৰু অঁ মই অলপ দেখাই হেৰি কৰিম

দহ এঘাৰটামানত ন অঁ অঁ হয় কওক অঁ যোৱা সময়ত কৰিব আৰু কেইজন আহিম বুলি ক'লে পাঁচ ছজনমান আহিব ন আৰু তাতে মই থকা মেলাবিলাক গোটেইখিনি মই হেৰি কৰিম বা এইফালে হোটেলত খোৱা বোৱাবিলাকো প্ৰায় হেৰি সুবিধা কৰি দিম অঁ ঠিক আছে হ'ব অঁ হ'ব অঁ দেখুৱাই দিম দেখুৱাই দিম চব মই এইবিলাক নিজে থাকি পিনি লগত যাম নহয় দেখুৱাই দিম দেই ঠিক আছে অঁ হ'ব দিয়ক অঁ খোৱা বোৱাবিলাক মই চব কৰি দিম আৰু থকা মেলা বাগান বাগান মানে ইয়াত যিমান আছে গোটেইখিনি হেৰি কৰিব ন ছাৰ্ভে কৰিব অঁ মই গোটেই বাগানখিনি দেখুৱাই দিম বাৰু আৰু ইয়াত আৰু বেলেগ আমাৰ ইয়াত নাই পাৰ্ক চাৰ্ক হে আছে আৰু চিলড্ৰেন পাৰ্ক বাকী অঁ ঠিক আছে অঁ